মই যে সিদিনা আমাৰ চ'ক বজাৰৰ পালৰ দোকানৰপৰা যে ছোৱালীজনীৰ কাৰণে কূৰ্তীটো আনিছিলোঁ ইছ ৰাম বেয়া জানেনে ধুই দিয়াৰ পিছতেই সৰু হৈ গ'ল ৰঙো গ'ল এনেকৈ হ'লেনো কেনেকৈ আনিম বাৰু তাৰপৰা এই মই বৰ বেয়া পালোঁ দেই দোকানখনৰ বস্তুটো মই নাযাওঁ আৰু সেইখন দোকানলৈ